আমাৰ লখিমপুৰ জিলাখনত অনুসৰণ কৰা কিছুমান উমৈহতীয়া সামাজিক বা সাংস্কৃতিক প্রথা নাইবা ৰীতি নীতি হিচাপে হৈছে আইনাম তাৰ নামকীৰ্তন সবাহ ভাওনা বৰসবাহ ভাগৱত পাঠ গীতাপাঠ আদি এই সকলোবিলাকে মানুহৰ মনত একধৰণৰ অনুসৰণৰ সৃষ্টি কৰে সামাজিক ক ৰীতি নীতিৰ ওপৰত অনুসৰণ কৰাই দিয়ে আৰু লগতে আই আইনামটো আমাৰ ভাদ মাহত পতা হয় নামঘৰত আৰু জে জেঠ মাহতো যেতিয়া বৰসবাহ হয় তাৰ আগতো নাম লোৱা হয় নামকীৰ্তন গধূলি কৰা হয় আৰু সবাহটো সবাহ বুলি ক'লেতো বৰসবাহটো বছৰেকৰ মূৰত এবাৰ পতা হয় আৰু বৰসবাহ দিনাখন ৰাতিপুৱা সকলোৱে গা পা ধুই নামঘৰততো চাকি ধূপ জ্বলায় জ্বলোৱাৰ পিছত সেয়া পানী তুলিবলৈ যায় গায়ন বায়ন লৈ পানী তুলি আহি নামঘৰত থয় তাৰপিছত গোঁসাই আদৰিবলৈ যায় গোঁসাই অহাৰ পিছত সকলোৱে গোঁসাই সেৱা কৰে আকৌ গোঁসাইক নিজাববীয়াকৈ সেৱা কৰিব পাৰোঁ আমি দা দক্ষিণা দি সে সেৱা কৰা পিছত নামঘৰৰ মাজতে নামকীৰ্তন চলায় ভাগৱত পাঠ কৰে তাত ভাগৱত পাঠ কৰাৰ পিছত সকলোৱে নাম গায় নাচে ভাল লাগে সেইবিলাক আৰু মাহ প্ৰসাদ জলপান সেইবিলাকতো দিয়েই ৰাতিৰ ভাওনা পাতে যাক বৰসবাহ ভাওনা বুলি কোৱা হয় ভাওনাত সৰু ল'ৰা ছোৱালীয়েও পাৰ্ট লয় আৰু ডাঙৰেও লয় আচলতে ডাঙৰৰ পৰা সৰু ল'ৰা ছোৱালীখিনিয়ে শিকে ভাওনাত ভাল লাগে ভাল ভাল ভাৱৰীয়াও আছে বৰসবাহ ভাওনাত সেইয়া পাৰ্ট লয় ভাল লাগে